হেল্ল' অঁ কওঁক এই একো নাই কৰা এই কি ক'ব আৰু কামবোৰ শেষেই নহয়চোন এইফালে ল'ৰাও চাব লাগে ভাত শাকো বনাব লাগে ধেই কামচোন মিটিঙলৈও যাব লাগে কোনফালে কৰিম এই আজিহে নোৱাৰিলো বেলেগ এদিনা যাম দিয়ক পইচা আৰু লৈ ক'লৈ পলাম হয় কৰিম নহয় কাম কৰি দিলেই হ'ব আপোনাক কি কাম আছিলেনো বাইদেউ অঁ অঁ যাম দিয়ক যাম দিয়ক তেতিয়া কাইলেই যাম আজি নোৱাৰিলো আৰু যাবলৈ আজি মোৰো কাম ধেই আছিলে ভাগৰো লাগিলে ক'ত যাব আৰু আজি মিটিঙ আছিলে মিটিঙ মিটিঙ আকৌ জানেইচোন আৰু ভাত পানী খোৱাই বোৱাই মিটিং আকৌ ল'ৰাও চাব লাগে ইটো সিটো কৰিব লাগে নহয় অঁ বেলেগ এদিনা যাম আৰু অঁ অঁ যাম যাম মই ধাৰ খাই নপলাওঁ বাৰু অঁ আপোনাৰ কামবোৰ কৰি দিম বাৰু আৰু পইচা কেইটকামান দিবচোন অঁ পইচাকেইটকামান দিব দিব বৰ দৰকাৰ হৈছে অ' এইবোৰ স্কুলতো দিব লাগে কিবা কিবি কৰিব লাগে সৰহকৈ দিব দেই পাৰিলে সৰকৈ দিব কামবোৰ কৰিয়ে থাকিম নহয় পাৰিলে সৰহকৈ দিব অঁ অঁ হ'ব তেতিয়া দিয়ক